স্কুলত পঢ়ি থকা দিনত স্কুলৰ পৰা আহি আবেলি আমি নানা ধৰণৰ খেল খেলোঁ দৰা কইনা খেলোঁ এজনী দৰা হয় আকৌ এজনী আমি কইনা হওঁ মাহঁতৰ মেখেলা চাদৰ দেউতাৰ চুৰিয়া গামোচা টানি আনি আমি খেলোঁ মাহঁতে আকৌ সেইবিলাক টানি নিয়া দেখিলে আমাক গালি পাৰে তাৰপিছত আকৌ আমি ফিল্ডলৈ যাওঁ ফিল্ডলৈ গৈ ফুটবল খেলোঁ ভলীবল খেলোঁ ৰছী টনা খেলোঁ দৌৰ প্ৰতিযোগিতা চলাওঁ এনেধৰণে নানা তৰহৰ খেল খেলোঁ খেলৰ পৰা আমাৰ শৰীৰ বিকাশ ঘটে ঘৰত গালিও খাওঁ দিন আবেলি খেলা ধূলা কৰি গধূলি আকৌ শুবলৈ লওঁতে সোনকালে টোপনি ধৰে কিতাপ পঢ়িবলৈ মন নেযায় তেতিয়া আকৌ মাহঁতে গালি পাৰে কেতিয়াবা দুই এচাট পিতনো দিয়ে এনেদৰে আমি এনেকৈ খেলি থাকোঁতে আকৌ স্কুলত প্ৰতিযোগিতা পাতিলে আমি সেই খেলৰ পৰা আমিও উপহাৰ পাওঁ লুকা ভাকু খেলোঁ লুকাই থাকোঁতে এজনীয়ে পলাই পলাই থাকোঁতে আমি বিচাৰিয়ে নেপাওঁ বিচাৰি নেপাই আমি ঘৰলে আহিবলৈ লওঁতে আকৌ ওলাই আহে তেনেধৰণে নানা ধৰণৰ আমি খেল খেলোঁ